আমি মানে এইবোৰ অনলাইনৰ বস্তু তেনেকৈ দিয়া নাই বা আমি তেনেকৈ দো দোকানৰ পৰাই আনো আৰু এতিয়া টাউনলৈ যাওঁ ধৰি লওক বজাৰলৈ যাওঁ তেনেকেই ধৰি লওক যি দৰকাৰ হয় আৰু ব্লাউজ পেটিক'ট মেখেলা চাদৰ যি দৰকাৰ হয় আনো তেনেকৈ অনলাইনৰ বস্তু দি পোৱা নাই তাৰপিছত ছোৱালীজনীয়ে যেনিবা শাড়ী এখনকে দিলে আৰু দি মানুহে কৈছিলে ফটা চিতা কিবা এনেই অনলাইনত বহুতো হেৰি বস্তু আহে বুলি কয় বাৰু তাৰপিছত যেনিবা শাড়ীখন আনিলে যদিও ভালেই আহিলে বাৰু ফটা চিতা একো নাই অনলাইনৰ বস্তুটো ইমান বেয়া নহয় বাৰু সেই ছোৱালীজনীয়ে দিয়া ভালেই পালোঁ বাৰু ভাল পোৱা ক্ষেত্ৰতেই আনি এনে পিন্ধিলো ভালেই লাগিলে বাৰু ইমান বেয়া নালাগিল আৰু